অঁ বাইদেউ অঁ হয় কওক অঁ অঁ অঁ যাম দিয়ক ময়ো দেখা নাই দৌল গোবিন্দ মন্দিৰ এনেকৈ লগ পালেতো ভালেই হয় যাব পৰা হয়

অঁ অঁ ঠিকে আছে দিয়ক অঁ ময়ো তেনেকৈ আমাৰ মাক মাক ক'ব পাৰিম মায়েতো দেখা নাই মাক মাক লগত লৈ যাব পাৰিম খুৰাৰ ছোৱালী ছোৱালী দুজনীও আছে এনেকৈ যাব পাৰিম অঁ উত্তৰ উত্তৰ গুৱাহাটীৰফালেহে হয় নদী পাৰ হৈ যাব লাগিব সেনেকৈ হয় গাড়ী গাড়ী বা কি কৰ গাড়ী বা কিহঁত যাব লাগে অঁ মানে ফেৰি দিও যাব পাৰি ফেৰি দি গ'লে সোনকালে পাম আমি নদী দি যোৱাও হ'ব সেনেকৈ ফেৰিত উঠাও হ'ব সেনেকৈ যাব পাৰিম আৰু ফেৰি দি গ'লে অঁ দিয়ক হ'ব দিয়ক মন্দিৰত গ'লেতো সোনকালে যাব লাগিব ৰাতিপুৱা অঁ অঁ আপোনাৰ অঁ অঁ আপোনাৰো কোন কোন যাব বুলি কৈছিল অঁ অঁ অঁ অঁ অঁ মোৰ মা মাক কৈছোঁ আৰু মানে মাক সেনেকৈ যাম দৌল গোবিন্দলৈকে যি গতিকে যোৱাই হোৱা নাই অঁ দিয়ক হ'ব দিয়ক